দৰং জিলাখনত উপ উপলব্ধ কিছুমান স্থানীয় শিক্ষা আৰু শিক্ষকসকলৰ সুবিধাৰ বিষয়ে ক'বলৈ গ'লে মই ফাৰ্ষ্ট টাইম মঙলদৈ কমাৰ্চ কলেজৰ কথা ক'বলৈ যাম মঙলদৈ কমাৰ্চ কলেজত এখন কমাৰ্চৰ কাৰণে এজন ভাল কলেজ বুলি কওঁ কলেজ বুলি ক'ব পাৰি এই কলেজখনত বিভিন্ন ধৰণৰ অৰ সুবি সুবিধা আছে প্ৰায় সকলো ধৰণৰ সুবিধা তাত পোৱা যায় তাত তাত থকা ছাত্ৰ ছাত শিক্ষক শিক্ষয়িত্ৰী ফেকাল্টি যিবিলাক শিক্ষণ বহু ধৰণে ভাল ভাল বিশেষকৈ একাউণ্ট একাউণ্টৰ হওক একাউণ্টেঞ্চি ইকনমিক্স এইবিলাকৰ ক্ষেত্ৰত এইবিলাকৰ ক্ষেত্ৰত খুবেই ভাল কোনোধৰণৰ অসুবিধা নোহোৱাকৈ শিক্ষকসকলে কোনোধৰণৰ সুবিধাৰেই অসুবিধা সুবিধাবিলাক দি দিয়ে কিবা ধৰণৰ যদি ডাউট থাকে সেইবিলাক সেইবিলাকো চলভ কৰি দিয়ে শিক্ষকৰ ক্ষেত্ৰত কোনোধৰণৰ তাত অসুবিধা নাই চব সুবিধাই শিক্ষকৰ ফালৰ পৰা আছে শিক্ষকসকলে টাইম মতে আহি টাইম মতে ক্লাছ কৰি পায় তাৰপাছত মই মঙলদৈ কমাৰ্চ কলেজৰ যদি ইনফাডাক্স ইনফাডাস্কচাৰৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে তাৰ যিট যিটো পৰিৱেশটো বহুতেই ভাল গছ গছনিৰ লগতে এটা ভাল পৰিৱেশ আছে ইয়াত কোনোধৰণৰ কোনোধৰণৰ তাত ভাঙা ছিঙা বা লেতেৰা অপৰিস্কাৰ নহয় তাতে চাফচিকুণৰ ক্ষেত্ৰতে হওক বা তাৰ চৌহদৰ চিটুুৱেচনটোৱে বহুত ধৰ বহুতখিনিয়েই ভাল তাৰে গছ গছনিৰ লগতে এটা ভাল পকীৰ এটা বিল্ডিং আছে যিটো এজন এখন বিদ্যালয়ক বহুত ছাত্ৰ ছাত্ৰীৰ বাবে আকৰ্ষিত স্থান হয় তাত থকা তাত থকা আনকি প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ কাৰণে এটা এটা ডাঙৰ ডাঙৰ হল এটা এটা ডাঙৰ দুটা তিনিটাও ৰুম প্ৰত্যেকখন ডিপাৰ্টমেণ্টৰে আছে ডিপাৰ্টমেণ্টৰ ফেকাল্টিয়েই হওক গোটেইখিনিৰ ব্য়ৱহাৰ পাতিও ভাল তাত কোনোধৰণৰ ইনফাডাক্স ইনফাডাক্সাৰৰ ক্ষেত্ৰত কোনো ধৰণৰ হেৰি নাই তাৰপিছত যদি আমি তাৰ চাফ চিকুণৰ ক্ষেত্ৰত যাওঁ চাফ চিকুণৰ ক্ষেত্ৰতো বহুতখিনিয়েই ভাল বাথৰুম টয়লেট এইবিলাক ক্ষেত্ৰতো বহুত চাফ চিকুণ তাৰে ৰেগুলাৰ চুইপাৰে ৰেগুলাৰ এইবিলাক টয়লেট হেৰিবিলাক চাফা কৰে ত' সেই হিচাবতো বহুতখিনি ভাল আৰু পৰীক্ষাৰ ক্ষেত্ৰতো তাত যিবিলাক পৰীক্ষাৰ কেন্দ্ৰ হিচাপে পৰীক্ষাৰ ক্ষেত্ৰতো বহুত ভাল কাৰণ তাত কোনোধৰণৰ চিটিং বা হেৰিৰ ক্ষেত্ৰত একো নাই তাত সকলো ছাত্ৰ ছাত্ৰীয়ে ষ্ট্ৰিক্টভাৱে ভালকৈ এখন পৰীক্ষা সুন্দৰ পৰিৱেশত এখন সুন্দৰ পৰিৱেশত পৰীক্ষাবিলাক স্থাপন কৰে এই বিদ্যালয়খনৰ চৰকাৰী হেৰি হিচাপত বহুত খিনিয়েই ভাল তাৰপাছত কেন্দ্ৰীয় বিদ্যালয়ৰ ক্ষেত্ৰত ক'বলৈ গ'লেও তাৰ বিল্ডিঙৰ ক্ষেত্ৰত হওক তাৰ পৰিবেশৰ ক্ষেত্ৰত হওক বাকী কলেজতকৈও সুন্দৰ তাত কোনো ধৰণৰ ফেকাল্টিৰ অভাৱ নাই সময়মতে সময়মতে ক্লাছ হয় সময়মতে শেষ হয় চাফ চিকুণৰ ক্ষেত্ৰতো এইখন বহুত ধৰ ধৰণেই হেৰি উন্নত শিক্ষাৰ ক্ষেত্ৰতো কোনো এজন শিক্ষক শিক্ষকেই এনেকুৱা নহয় যে বেয়াকে শিকাইছে সকলো শিক্ষকেই নিজৰ হাণ্ড্ৰেড পাৰচেণ্ট নিজৰ গোটেই হানড্ৰেড পাৰচেণ্ট দি ক্লাছবিলাক কৰায় তাৰপিছত আমি কেন্দ্ৰীয় বিদ্যালয়ৰ যদি শিক্ষকৰ সুযোগ বুলি ক'লে তাত অলপ হেৰি পাবলৈ টান কাৰণ এখন ভাল ইনষ্টিটিউট য'ত বহুত মানুহেই হেৰি শিক্ষাদান ব্যৱস্থা লাভ কৰিব লাভ কৰিব বিচাৰে বিজ্ঞানৰ ক্ষেত্ৰত আৰু উন্নয়নৰ ক্ষেত্ৰত ক'বলৈ গ'লে বহুতখিনি আগবাঢ়িছে বহুতখিনি লেব হওক বহুত লেব তাৰপিছত লাইব্ৰেৰীৰ ক্ষেত্ৰত বহুতখিনি আগবঢ়া আৰু লাইব্ৰেৰীৰ ক্ষেত্ৰত এনেকুৱা এখন লাইব্ৰেৰী আছে য'ত চৈধ্যশ মানৰ কিতাপ পোৱা যায় ক্লাছৰে হওক বাহিৰা কিতাপেই হওক তাৰে লগতে ৰিডিং হলৰ ক্ষেত্ৰত আছে য'ত সকলো ছাত্ৰ ছাত্ৰীয়ে ভালকৈ তাত পঢ়িব পাৰে নিজৰ ক্লাছৰে হওক কিবাৰে হওক তাত ৰিডিং কৰিব পাৰে ডেইলি তাৰপিছত তাৰপিছত কনফাৰেঞ্চ হল আছে য'ত কনফাৰেঞ্চ হলত এজন দুজ দহজনে এশ জন দুশ জন কনফাৰেঞ্চ হলত বহি একলগ কনফাৰেঞ্চ হল হলত বা অন্য স্থানে হওক বা মিটিঙেই হওক পাতিব পাৰে তাত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় কনফাৰেঞ্চ ৰুমটোও বহুত চাফা শীত তাপ অসুবিধাৰ সন্মুখীন নহয় কাৰেণ্ট চাৰেণ্ট ইলেকট্ৰিকচিটিৰ ক্ষেত্ৰটো বহুতখিনি আগবঢ়া তাৰপিছত যদি উন্নয়নৰ ক্ষেত্ৰত কওঁ বহুতখিনি আগবঢ়া অসম গভৰ্ণমেণ্ট চৰকাৰেও বহুতখিনি বৰঙণি আগবঢ়াইছে সেইখন কলেজ স্থাপিত কৰোঁতে তাত বিজ্ঞান শাখাত সকলো ধৰণৰ লেব কেমেষ্ট্ৰি হওক ফিজিক্স লেববিলাক একদম সুন্দৰভাবে সুন্দৰভাবে হেৰি কৰিছে ফেকাল্টিবিলাকো বহুত ভাল ভাল ৰাখিছে ত' দৰং জিলাৰ কেইখন এই কেইখন মানেই হৈছে একদম চবতকৈ ওপ চবতকৈ নাম থকা শিক্ষানুস্থান এইবিলাক এইবিলাকৰ উন্নয়ন ক্ষেত্ৰত এখন জিলাক আগ আগবঢ়াই লোৱাত সদায় সুবিধা প্ৰদান কৰে এই জিলাকেইখনে এই বিদ্যালয় কেইখনে বহুত বহু ছাত্ৰ ছাত্ৰীক লাইফ জীৱন গঢ়ি দিয়াত আগবাঢ়িছে এইচ ছাত্ৰ ছা এইচ কলেজ বা বিদ্যালয় বিদ্যালয়সমূহক যথেষ্টকে ভালকৈ চোৱা চিতা কৰি এখন উন্নয়ন আৰু নাম থকা যাতে আগতকৈয়ো নাম কৰি পেলাই তাৰবাবে ময়ো চৰকাৰক অনুৰোধ জনাম